আৰু কাকো অন্যায় কৰাৰ প্ৰথাটো তেওঁলোকৰ নাই সমলি ভক্তিভাৱৰ মানুহ পূজা যিয়ে নকৰক লাগিলে গতিকে সেইটো আমাৰ মোৰ ফালৰ পৰা ভাল লাগিছে আকৌ দেখি তেওঁলোকৰ কাৰ্যকলাপ বিলাক যিখিনি আচলতে এই কাৰ্বি সমাজ এই সময়ত তেওঁলোকে এই হিন্দু প্ৰায় খ্ৰীষ্টানলৈও কিছুগ'ল অতীজৰ হিন্দু মানুহ গোটেইখিনি

কাৰণ গুৰুজনাই দি থৈ যোৱা এখন হৰিনাম ধৰ্মতে আমাৰ বিভিন্ন উৎসৱসমূহ আছে আমি সেইখিনি উদযাপন কৰোঁ আনৰ আন ধৰ্মৰ উৎসৱবিলাকত আমি উদযাপন কৰিবলৈ নাযাওঁ কাৰণ আমাৰ সেইটো বিসংগতি এটা ঘটিব যিহেতু অন্য দেৱ দেৱীৰ সেৱা পূজা আমি প্ৰচলন নকৰোঁ